নৃত্যই মানুহক একত্ৰিত কৰিব পাৰে যেনেকৈ আমি ভাৰত নাট্য়ম হওক কথক হওক আমাৰ ক্লাচিকেল যেনেকুৱা ডান্সবোৰ আছে আমি সেইবোৰত এনেকুৱাকৈ চোৱা নাযায় যে ইয়াতে কোন নাচিব কোন নানাচে কোন জাতিৰ মানুহে নাচিব কোন জাতিৰ মানুহে নানাচে তেনেকৈ চোৱা নাযায় ইয়াতে আমাৰ বিভিন্ন ধৰণৰ মানুহ বিভিন্ন জাতিৰ মানুহবোৰে একেলগে নাচিব পাৰে যদি ডান্সৰ মানুহ হয় যদি সেইখিনি নৃত্য়কলা যিটো আমি কওঁ সেইটো যেতিয়া থাকে মানুহৰ তেতিয়া আমি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মানুহৰো নাচ হিন্দী চং হওক অসমীয়া গান হওক যেনেকুৱা ধৰণৰেই গান নহওক কিয় যদি নাচত যদি নৃত্য কৰোঁতে যদি পাৰ্গত হয় তেতিয়াহ'লে আমি এইটো চোৱা নাযায় যে মানুহজন যিজনে নাচিব তেওঁৰ তেওঁৰ বেকগ্ৰাওণ্ড কি হয় সেইটো চোৱা নাযায় বা কেনেকৈ তেওঁ আপাৰ ক্লাচ হয়নে লৱাৰ ক্লাচ সেইবোৰ চোৱা নাযায় যদি ডান্স কৰিব পাৰে তেতিয়াহ'লে আমি সকলো একগোট হয় মিলি পেলাই আমি ডান্স কৰা হয় আমাৰ সবৰে আৰু তেনেকৈ মিলি পিনে আমি ডান্স কৰোঁ তেতিয়া সবৰে মাজত এটা ইউনিটিৰ এটা ভাব আহে আৰু সকলোৱে মিলি পেনি মানে ডান্সটো কৰে আৰু সেইটোৱে এটা এজ এ ৰিজাল্ট সেইটোৱে আমাৰ সম্প্ৰদায়ৰ অনুভূতিটো বৃদ্ধি কৰে আমি সকলোৱে মিলি পিনে আমি যেনেকুৱাই গানত নহওক কিয় আমি যেতিয়া নাচোঁ তেতিয়া নাচিলে আমাৰ আমি যেতিয়া ষ্টেপবোৰ শিকিব লগা হয় তেতিয়া এটাই এজনক আনজনে আনজনক এনেকৈ যেতিয়া শিকোৱা যায় তেতিয়া আমাৰ কথা বতৰাবোৰ হয় তেতিয়া বহা যায় তেতিয়া আমাৰ মিলা প্ৰীতিবোৰ গঢ়ি উঠে আৰু তেনেকৈ আমি ডান্সটো মিলি জুলি আমি একেলগে সমূহ ৰাইজক দেখুৱাব পাৰোঁ আৰু সেইটো এটা সফলতা বুলিয়ে ক'ব পাৰি আৰু সেইটো আমাৰ নিজৰ জেগাটোৰ কাৰণে বা নিজৰ ঠাইখিনিৰ কাৰণে এটা মানে সফল উদ্দেশ্য হিচাপে মানে গঢ়ি উঠে